হয় বাইদেউ কওকচোন কোনে কৈছে হয় হয় বাইদেউ কওক

বাইদেউ মোৰ আচলতে আজি দহ পোন্ধৰ দিনৰ পৰা জ্বৰ হৈ আছে গাটো খুব এটা ভাল লাগি থকা নাই পানী লগা চৰ্দি নিচিনা হৈছে সেইকাৰণে মই যাব পৰা নাই মই গৈ আপোনাক জনাম বুলি ভাবিয়ে আছিলো বাইদেউ হয় বাইদেউ মই গম পাইছোঁ হয় বাইদেউ

বাইদেউ মই পৰহিৰ পৰা যাব পাৰিম মই পৰহি আপোনাক লিখিতভাৱে এখন দিম মই যাব কেলে পৰা নাছিলো আৰু বাইদেউ ক্লাছত ছাত্ৰ মানে হেৰি মই যিখিনি আপুনি গোচৰ পাইছে সেইখিনি মই মোৰ ফালৰ পৰা ক্ষমা খুজিছোঁ আৰু মই আৰু ভৱিষ্যতলৈ নহয় যাতে সেইটো মই ধ্যান ৰাখিম বাইদেউ হয় বাইদেউ মই সেইটো গম পাইছোঁ মই পৰহি আপোনাক গৈ বাইদেউ লিখিতভাৱে এখন দিম আৰু নেক্সট অহাবাৰলৈ মই আৰু এনেকৈ ক্লাছ ক্ষতি নকৰিবলৈ চেষ্টা কৰিম বাইদেউ হয় হয় বাইদেউ হয় হয় বাইদেউ মই আহিলে তেন্তে মোৰ মা আৰু দেউতাক লৈ আহিম

হয় বাইদেউ ঠিক আছে হ'ব